হেল্ল' অ' মোক এখন গাড়ী লাগিছিল হ'ব আৰু দাম কিমানমান হ'ব আজিৰ দিনটোৰ কাৰণে মই দিনটোৰ কাৰণে তাৰমানে ৰাতি নাথাকো আৰু অ' হয় হয় হয় অকণমান পাৰিলে বেছি হয় অকণমান অকণমান কমাই দিব আৰু অ' আঠজন দহজনমান যাম আৰু মই যাম বোলো যাম

অ' অ' হয় অ' হয় হয় হয় ঘূৰি আহিম মই অ' মই আজিয়ে যাম যাইকেনে ঘূৰি আহিম অ' আজি যাম যাইকেনে ঘূৰিও আহিম যাইকেনে জেগাখিনি চাম অ' হ'ব বাৰু অ' অ'